আমাৰ ইয়াতে বাৰ্ষিক মেলা তেনেকৈ অনুষ্ঠিত কৰা নহয় কিন্তু প্ৰত্যেক বছৰে দুৰ্গা পূজাৰ সময়ত বা শৰৎ শৰৎ ঋতুৰ সময়ত শাৰদীয়ভাৱে আপোনাৰ এটা মেলা অনুষ্ঠিত কৰা হয় আমাৰ ওচৰৰে ফিল্ড এখনত তাতে ভ্ৰাম্যমান থিয়েটাৰো মতা হয় আৰু তাৰে লগতে বহুত সৰু জেগাৰ পৰা সৰু সৰু দোকানবোৰো বহে বহুত জেগাৰ পৰা বুলি মই এইকাৰণেই কৈছোঁ ধৰক আপোনাৰ পশ্চিমবংগ হওক বা পাঞ্জাব হওক তেনেকুৱা ঠাইৰ পৰা দোকানবোৰ আহে মণিহাৰি দোকানেই হওক আপোনাৰ খেলনা খেলনাৰ দোকানেই হওক বা খোৱা মেলাও বহুত দোকান আহে আমাৰ ইয়াৰে ধৰক যোনবোৰ আমাৰ সৰু সৰু দোকান আছে তেওঁলোকেও ইয়াতে যায় পেনাই দোকান দিয়ে তেনেকুৱা তেনেকুৱা ধৰণৰ হয় তাৰোপৰি ধৰক মই এই মেলাত গৈ পেনাই বহুত ভাল পাইছিলোঁ ল'ৰা ল'ৰালি কালৰ স্মৃতিৰ কথা যদি কওঁ সৰুতে ধৰক সেইখিনি সময় যিহেতু স্কুলো বন্ধ থাকে দুৰ্গা পূজাৰ বন্ধ থাকে ৰাতিপুৱাৰ পৰা মোৰ আৰু মোৰ যোনখিনি ধৰক বন্ধু বান্ধৱী থাকে আমি ৰাতিপুৱাই গা পা ধুই পেনে ভাত চাত খাই পেনে মেলালৈ গুচি যাওঁ তাতে আমি খেলনা খেলোঁ ধৰক চকৰি খেলোঁ তেনেকুৱা ধৰক আমি তাতেই ধৰক খেলি থাকোঁ তাৰ পিছত আমি ধৰক তাতে মাহঁতে আমাক অলপ অলপ পইচা দিয়ে তাতে আমি ধৰক ৰুটি ঘুগুনি খাওঁ বা সেইখিনি সময়ত ঘৰত যিহেতু চাওচাওৰ নিচিনা বস্তুবোৰ বনোৱা নাছিলে আমি তাতেই যায় পেনাই খাবলৈ পাইছিলোঁ তাৰ পিছত যদি খোৱা বোৱা কৰি পিনিও যদি অলপ পইচা বাচি যায় তাৰ পিছত আমি কিবা কিবি খেলনাও কিনো তেনেকৈ আমি বহুত হেৰি কৰিছিলোঁ কিন্তু এবাৰ কি হ'ল যেতিয়া মই সৰু আছিলোঁ থিয়েটাৰ চাব যাওঁতে এবাৰ বৰষুণ দি আছিলে তেতিয়া তো মই যোনখন চকীত বহিছিলোঁ তাৰে মাটিখিনি অলপ ধিলা হৈ আছিলে তো চকীত বহোতে মই যোনটো পৰিলোঁ তাৰ পিছত আৰু মোৰ থিয়েটাৰ চাব যাবৰ কাৰণে ভয় লগা হ'ল তাৰে বহুত বছৰ ধৰক পাঁচ বছৰমান মই থিয়েটাৰ চাব নগ'লোৱে কিন্তু তাৰ পিছত ধৰক মই গুৱাহাটীলৈ পঢ়িব গুচি আহিলোঁ তাৰ পিছত যেতিয়া এবাৰ গাঁৱলৈ গুচি গ'লোঁ মোৰ লগৰ ছোৱালী এজনীয়ে ক'লে যে একো নহয় দে তই এতিয়া ডাঙৰ হৈছ যিহেতু এতিয়া আৰু তই বোকাৰ কি কয় বোকাৰ ওপৰত চকী থাকিলেও তই চা চিতি বহিব জানিবি আৰু তই এতিয়া নপৰ সেই তাৰে পিছত মই বহুত পাঁচ বছৰমান পিছতহে আকৌ থিয়েটাৰ চাব গ'লোঁ সেই কাৰণে ল'ৰালি কালৰ স্মৃতিৰ লগতো মই বহুত বছৰ পাছত যে মই সেই থিয়েটাৰখন যেতিয়া চাইছিলোঁ সেইখন সেইটো এটা বহুত মোক বহুত আমেজ দিছিলে কাৰণ পাঁচ বছৰ এটা ভয়ত মই পাঁচ বছৰ মই কেতিয়াও ছাগে থিয়েটাৰেই নহয় মই পাঁচবছৰে মেলাতো যোৱা নাছিলোঁ সেনেকৈ ধৰক মই থিয়েটাৰো চালোঁ কৰবাত ধৰক পানী মৰা ঘুগুনীও খালোঁ সেই বস্তুখিনি ধৰক এটা বহুত কি কয় স্মৰনীয় স্মৃতি এটা